হয় মই চন্দ্ৰপুৰ অঞ্চলৰ ঠাকুৰকুছী নামৰ গাওঁ এখনত মই বসবাস কৰোঁ গাঁওখন ক'বলৈ গ'লে বহুত সুন্দৰ আমাৰ গাঁৱত চাবলগীয়া তেনেকুৱা আমাৰ খামৰেঙা বিলখন আছে আমাৰ এই গাঁৱত বহুতো তিনিটা ধৰণৰ ক'ব লাগিব জনজাতিৰ মানুহ আছে আপোনাৰ কাৰ্বি বড়ো আৰু এনেকুৱা অসমীয়া এই তিনিটাই পাব বেলেগ আপুনি আমাৰ গাৱঁত তেনেকুৱা একো বেলেগ জনজাতিলৈ বেলেগ জনজাতি এনেকুৱা নাপায় আমাৰ গাওঁখন গুৱাহাটী নাৰেঙ্গীৰ পৰা পোন্ধৰ কিলোমিটাৰমান দূৰত্বত অৱস্থিত এই গাঁৱৰ ওচৰেদি আমাৰ আমচিং অভয়াৰণ্য ওৱাইল্ড লাইফ চেংচুৰিও সীমাও পাৰ হৈ গৈছে এই গাওঁখনৰ ঐতিহ্য এই যে এই খামৰেঙা বিলখন এই খামৰেঙা বিলখন বহুতো পুৰণি বুলি জনা যায় এই বিলখনৰ লগতো আগতকৈ আগত কয় যে মানুহবোৰে বহুতো এনেকুৱা ইতিহাস এটা লুকাই আছে মানুহবোৰে বয়সস্থ মানুহবোৰে এনেকুৱাই কয় যেনেকে তাৰ এটা এনে বিশ্বাস কৰিবলৈ অলপ ভয় মানে কাৰণ এই গাওঁখনত গধূলি হোৱাৰ লগে লগে মাছ মাৰিবলৈ কোনো মানুহ এই বিলত নানামে কাৰণ বোলে বয়সস্থ মানুহবোৰৰ কথামতে এই বিলখনত বহুতো এনেকুৱা ভূত প্ৰেতৰ ছায়া আছে যাৰ কাৰণে গধূলি মানুহবোৰ মাছ এনেকুৱা মাৰিবলৈ নাযায় আৰু আমাৰ গাঁৱৰ সুবিধা অসুবিধা আপোনাৰ আগততো আপোনাৰ আমাৰ গাওঁবোৰৰ বহুতো ৰাস্তা পথ বহুত বেয়া আছিল ক'ব গ'লে বহুতেই বেয়া য'ত গাড়ী এখন চলিবৰ কাৰণেও সক্ষম নাছিলে যি নেকি আমাৰ বৰ্তমান এতিয়া ৰাস্তা হোৱাৰ লগে লগে সকলোখিনি সুবিধা আমি গ্ৰহণ কৰিছো আগত স্কুললৈ যাবলৈ হ'লে ৰাস্তা পথ বোকা খোজকাঢ়ি যাব লগা হয় গাড়ী চলিব নোৱাৰে যাৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় কাৰণ ক'ৰবাত যাব লগা হ'লে টাইমত যাই নেপাওঁ যাৰ কাৰণে আমি বহুতো প্ৰচেষ্টা কৰিব খুজিলে বেলেগত এনেকুৱা বিফল হ'ব লগা হয় টাইমত গৈ নাপালে এতিয়া বৰ্তমান তেনেকুৱা প্ৰব্লেমবোৰ লাহেকৈ দূৰ হ'ব ধৰিছে কাৰণ ৰাস্তাটো হোৱাৰ লগে লগে আমাৰ গাঁৱত লাহেকৈ সৰু গাড়ীৰ ব্যৱস্থা আহিছে আমাৰ নিজৰ ব্যৱসায় কৰা মানুহবোৰ আমি গাড়ী ল'বলৈ সক্ষম হৈছোঁ ব্যৱসায় কিছুমান কৰি তাৰ কাৰণে এতিয়া যাতায়তৰ ব্যৱস্থাটো এতিয়া সম্পূর্ণভাৱে আমাৰ গাওঁত আছে বুলিয়ে ক'ব লাগিব কাৰণ আগৰ দৰে তেনেকুৱা একো আমাৰ প্ৰব্লেম বৰ্তমানলৈ পোৱা নাই আমাৰ গাৱঁত তিনিটা জনগোষ্ঠীৰ সকলোৰে বেলেগ বেলেগ পৰম্পৰা কিন্তু বেলেগ বেলেগ পৰম্পৰা হ'লেও কিন্তু আমি সকলো মানুহখিনি সকলো একলগ হৈ একলগত একলগ হৈ মিলি থাকে সকলোৱে সকলো পৰম্পৰা উপভোগ কৰে ভাল পায় বিশেষকৈ আমাৰ গাৱঁত কাৰ্বি আৰু বড়োটোৰ পৰম্পৰাখিনি বহুতেই ভাল তাত বনোৱা কিবা এটা হ'লে উৎসৱ হ'লে তাৰ খাদ্য থলুৱা খাদ্য বুলি ক'বলৈ গ'লে আপোনাৰ গাহৰি পিঠাগুৰি খাৰ বহুতেই জনপ্ৰিয় এইটো দুটা জাতিৰে বড়ো আৰু কাৰ্বিৰ এনেকুৱা এই দুটা পৰম্পৰাগত এটা ডিছ বুলি ক'ব লাগিব কাৰণ তেনেকুৱা বহুত বেলেগত তেনেকুৱা ডিছটো কতো এনেকুৱা পোৱা নাযায় আৰু এইটো পৰম্পৰা যোনে তোনে এইটো বনাবও নাজানে কাৰণ তাত যোনখিনি বস্তু ব্যৱহাৰ কৰা হয় সেইখিনি সকলোৱে যিহেতু নাজানে গাৱঁৰ মানুহ কেইটাৰ বাহিৰে বহুতে সেইটো নাজানে ত' ছিক্ৰেট বুলিয়ে ক'ব লাগিব লাহেকৈ তথাপিও এতিয়া বহুতে গম পোৱা হৈছে গাহৰি পিঠাগুৰি খাৰটো কি বস্তু কিহেদি বনায় লাহেকে এইবোৰ গম পোৱা হৈছে আৰু আৰ্থিক অৱস্থাৰ বিষয়ে অলপ ক'ব বিচাৰোঁ কাৰণ আগত আগতকৈ আৰ্থিক অৱস্থা বহুতেই আমাৰ গাওঁৰ ভাল হৈছে কাৰণ গাওঁৰ ল'ৰাবোৰ নতুনকৈ লাহেকৈ চাকৰি পাবলৈ ধৰিছে সকলোৱে আসাম পুলিচৰ লাহেকৈ পাইছে এজন সন্মানীয় আমাৰ অৰূপজ্যোতি তেৰণ দাদা মোৰ দাদা এজন বৰ্তমান ডি এছ পি হ'ল যাৰ কাৰণে সকলোৱে এই গাওঁখনত যে এনেকুৱা এজন আছে ডি এছ পি চিনি পায় কোনোবা যদি আগতে ঠাকুৰকুছীক চিনিও পোৱা নাছিল অফিচাৰবোৰ এনেকুৱা ডাঙৰ এতিয়া গম পাবলে ধৰিছে যে এনেকুৱা এনেকুৱা ঠাকুৰকুছীত ডি এছ পি এজন ওলাইছে ল'ৰা কাৰ্বি ল'ৰা গৌৰৱ কৰো এইটো এটা গৌৰৱৰ কথা হয় যিহেতু তেনেকুৱা আগতে কেতিয়াও হোৱা নাছিল প্ৰথম নাৰেঙ্গীৰ পৰা আপোনাৰ আমাৰ ইয়াৰ এৰিয়ালে কামৰূপ মেট্ৰ'ত কিজানি এনেকুৱা বহুত কমে আছে য'ত তেনেকুৱা ডি এছ পি হৈ য'ত ওলাই যোৱা যোৱাবছৰ আপোনাৰ ডি এছ পি হৈ ওলাই গৈছে ত' বহুত ভাল কথা এটা যি নহওক সকলোৱে আশীর্বাদ কৰক তেওঁক ভালদৰে আগুৱাই যাওক সমাজৰ হকে কল্যাণৰ কাম কৰক গাওঁখন আমাৰ ক'বলে গ'লে বহুত আদৰ্শ গাওঁ বুলিয়ে ক'ব পাৰি কাৰণ সকলোখিনি পৰম্পৰা হাই হুলস্থুল নাই কাজিয়া পেছাল এনেকুৱা গাৱঁত নাই সকলোৱে মিলি প্ৰীতি থাকে যিটো এজন মানুহে এটা পৰিয়ালে বা এটা সমষ্টিয়ে যিটো বিচাৰে সেইটো আমাৰ গাৱঁত সেইটো পৰিৱেশটো আছে য'ত হাই কাজিয়া নহয় কিবা হ'লেও গাওঁৰ মানুহ বৈঠকত বুজা বুজি হয় কোনো হা হিংসা কৰা কোনো সেনেকুৱা নেথাকে ছ' কাৰণে বহুত মই কওঁ আদৰ্শ গাওঁ কাৰণ এতিয়া আৰু আপোনাৰ লাহেকৈ ধা ধাবা খুলিছে খামৰেঙা পাৰত য'ত নেকি তাৰপৰা বহুতো মানুহে নিবনুৱা কিছুমান দোকান দিছে ধাবা খুলিছে তাত কাম কৰিব দিছে তাত আৰ্থিক অৱস্থা বেয়া আছিলে তেওঁলোকে অলপ হ'লেও ইয়াত ব্যৱসায় কৰি নিজৰ ঘৰৰ পেট পুহিবলৈ সক্ষম হৈছে একফালৰ পৰা চাবলৈ গ'লে এইটো ভালো হৈছে আৰু মই ভাৱো একফালৰ পৰা বেয়াও হৈছে কাৰণ আগতকৈ বহুত বেছি গাড়ী মটৰ এতিয়া চলা হ'ল সুবিধাটো সকলোকে লাগে কিন্তু প্ৰথমে আমি যোনটো শান্তি বিচাৰিছিলো এতিয়া বৰ্তমান সেইটো শান্তিটো লাহেকে নোহোৱা হৈ গৈ আছে কাৰণ বহুত ৰাতিলৈ বহুতো গাড়ী আহি ইয়াত খানা খায় ডেক বজায় হাই হুলস্থুলৰ সৃষ্টি হয় য'ত নেকি আগত খালী বিহু তেনেকুৱা প্ৰগ্ৰেম হ'লেহে তেনেকুৱা হাই হুলস্থুল হয় কিন্তু আজিকালি বৰ্তমান কালত বহুতো এনেকুৱা অসুবিধা অসুবিধাও হৈছে সুবিধাও হৈছে এফালৰ পৰা আপোনাৰ গাওঁৰ মানুহখিনিৰ কাৰণে সুবিধাও হৈছে অসুবিধাও হৈছে আৰু বাকী আমাৰ ঠাকুৰকুছী গাওঁখন বহুত ধুনীয়া গাওঁ হয় আপোনালোকে আহি ভিজিট কৰিব পাৰে ধুনীয়াচে খানা ট্ৰেডিচনেল উপভোগ কৰি বিলৰ পাৰত ৰাস্তাৰ কাষত এইফালে চাই ধুনীয়াচে আপুনি গুচি যাব পাৰে